আজিকালি মানে মানুহৰ ঘৰত আৰু গৰু ছাগলী হাঁহ কুকুৰা নাই পুহিবলৈ এৰি দিছে কাৰণ মানুহ নাইকিয়া দুখত আগতে মানুহে মানে চাকৰি চাকৰি বাকৰি নাই কাৰণে গৰু ছাগলী হাঁহ কুকুৰা সকলোবোৰ বস্তু যেনিবা ঘৰতে আপডাল প্ৰতিপাল কৰি থাকে আজিকালি আকৌ মানুহ নাইকীয়া নিচিনাই হৈছে আৰু সময়মতে মানে এতিয়া ল'ৰা ছোৱালীকে স্কুলত দিয়ে সেই ল'ৰা ছোৱালীবিলাক অনা নিয়া কৰিব লাগে মানুহো নাই তেনেকৈ আগতে ধৰি লওক জনসংখ্যাটো বেছি আছিলে সেই জনসংখ্যাবোৰত যেনিবা গৰু ছাগলী হাঁহ কুকুৰা সকলোবিলাক মানে চাব পাৰিছিল আৰু মানুহবিলাকে এতিয়া আকৌ মানুহ তেনেকৈ নাইকীয়া হ'ল আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে বা ঘৰৰ মানুহবিলাকেও আমিয়েই এতিয়া ধৰি লওক হাঁহ কুকুৰা ছাগলী গৰু সকলোবিলাক আপডাল কৰিবলৈ পালে আমিয়ে তাৰমানে টান পোৱা নিচিনা হৈছে তথাপিতো যেনিবা আমি পুহিছোঁ আৰু পুহি মেলি যেনিবা আমি যি এটা হ'লো পুহি মেলি আৰু চাই চিতি আছোঁ আৰু আজিকালি আকৌ ল'ৰা ছোৱালীবিলাকে ধৰি লওক এতিয়া আজিকালি দোকানতে কাম কৰিবলৈকে ভাল পায় বা কম্পিউটাৰ চম্পিউটাকে শিকি কোম্পানী চোম্পানীয়ে থাকি তেনেকুৱাবিলাক উপৰুৱা কাম কৰি ভাল পায় আৰু গৰু ছাগলী হাঁহ কুকুৰা পুহিবলৈ মানে টান পোৱা না কাৰণেইতো মানুহৰ ঘৰত ব বস্তুবিলাক কমি গৈছে আগৰকালিৰ মানুহে যেনিবা সেইবিলাক বস্তু পুহিয়ে ঘৰখনৰ মানে চলিবলৈ হয় আৰু সেই অনুপাততে যেনিবা বস্তুবিলাক পুহি থাকে আজিকালি আকৌ সেইবিলাক নহয় আজিকালি ওপৰতে মানে ল'ৰা ছোৱালীবিলাকে বা ঘৰৰ মানুহবিলাকে আৰু চাউ চোৱা চিতা কৰিবলৈ টান পোৱাৰ ক্ষেত্ৰত আৰু এইবিলাক সকলো এৰি দিছে আৰু মুঠতে ওপৰতে ধন ঘটো খাওঁ আৰু থাকোঁ এনেকুৱাবিলাক হৈছে সেইটো কাৰণেই মানুহৰ ঘৰত যেনিবা বয় বস্তুবিলাক কমি গৈছে আৰু মানে এতিয়া আমি যেনিবা এতিয়া গৰু এটাকে পুহিলোঁ সেই গৰুটোৱেতো আমাক বহুতো গৰুজনীয়ে পুহিলে বহুতো আমাক ধৰি লওক টকা পইচা দিয়ে সেইখিনি ল'ৰা ছোৱালীবিলাকে বুজি নেপায় নোপোৱাৰ ক্ষেত্ৰতেতো এই ঘৰখন এনেকুৱা হয় তাতে এতিয়া ছাগলী এটা পুহিলোঁ সেই ছাগলীটোৱে আমাক কিমান সুবিধা কযৰে ঘৰখন চলিবলৈকে হয় বা কুকুৰা এটা পুহি আমি এতিয়া আকৌ খাবলৈ পাওঁ লোকেল মাছ মাংসকে খাবলৈ পাওঁ মাংসটো আমি লোকেলকে খাবলৈ পাওঁ সেইবোৰ আকৌ বুজি নাপায় নহয় ল'ৰা ছোৱালীয়ে নোপোৱাৰ ক্ষেত্ৰতে এতিয়া আমি ধৰি লওক এতিয়া বজাৰৰ পৰাই কিনি আনিছোঁ খাইছোঁ সেইবিলাকততো ভেকচিন মৰাই ভেকচিন মৰা ফলত খাইছোঁ কৰিছোঁ খাই আমাৰ কি হৈছে শৰীৰত মানে বিভিন্ন ৰোগে দেখাহে দিছে সেইবিলাক ল'ৰা ছোৱালীয়ে বুজি নাপায় নোপোৱাৰ ক্ষেত্ৰতেই মানুহৰ ঘৰত সকলো বয়বস্তু কমি গৈছে আৰু মানে এতিয়া এতিয়া কওঁ ল'ৰা ছোৱালীবিলাকক নিজৰ ল'ৰা ছোৱালীবিলাককে কওঁ কওঁ যে গৰু এটা পুহিলে বা গৰু এজনী মাইকী গৰুকে পুহিলি কুকুৰাকে পুহিলি ছাগলীকে পুহিলি পুহি আমি সকলোবিলাক মানে লোকেল বস্তুকে খাবলৈ পাওঁ আমি যেতিয়া গাঁৱলীয়া মানুহ এতিয়া খেতি কৰিলোঁ খেতি কৰি পেলাই মতা গৰু এহাল পুহিলোঁ সেই গৰু মানে গৰুহালেতো আমাক বহুতো সুবিধা দিয়ে সেইবিলাক ল'ৰা ছোৱালীয়ে বুজি নোপোৱাৰ ক্ষেত্ৰত বা ঘৰখনৰ মানুহে বুজি নোপোৱাত ৰাইজে বুজি নোপোৱাৰ ক্ষেত্ৰতহে আহি সেইবিলাক আমাৰ প্ৰব্লেম হৈ পৰিছে বয় বস্তুবিলাক কমি গৈছে কমি গ'লত আৰু আমাৰ টনা আজোৰা নিচিনা হৈছেগৈ মানুহৰ মাজত আৰু এতিয়া বস্তু এটা ঘৰত থাকিলে মানে জানো আমাৰ হেৰি নহয় আৰু বস্তুবোৰ মানে কেনেদৰে হেৰি কৰিব লাগে কোনেও নাজানে নজনা ক্ষেত্ৰতেতো এইবিলাক সকলো বয় বস্তু কমি গৈছে কমি যোৱাৰ ক্ষে ক্ষেত্ৰতেতো আমাৰ মানে ল'ৰা ছোৱালীবিলাকে এতিয়া ধৰি লওঁক এতিয়া আইতা হাঁহ এটাকে কিনিবলৈ গ'ল কুকুৰা এটাকে কিনিব সিহঁতে এতিয়া পইচা দে যাওঁ আনো এনেকুৱা হৈছে আৰু অনাৰ ক্ষেত্ৰতে বা সেইটো খাইছোঁ খাইনো আমাৰ কি হৈছে নিজৰ নিজে পোহাটো নিচিনা নহয় নহয় আজিকালি ভেকচিন মৰা ক্ষেত্ৰত কিমানমানৰ বেমাৰ আজাৰে দেখা দিছে সেই বেমাৰ আজাৰখিনি সেইটো নিজেই ল'ৰা ছোৱালীবোৰে বুজি পাব লাগে বুজি নোপোৱাৰ ক্ষেত্ৰতেই খাবলৈ নোপোৱা হৈছে সেয়েহে ল'ৰা ছোৱালীবিলাক বা গাঁৱৰ মানুহবোৰকো কওঁ যে গৰু ছাগলী ঘৰতে পুহিবি পুহি মেলি নিজৰ মানে মানে ভাল বস্তুটো খাবলেই পাবি বা লোকেল বস্তুটোকে পাবি সেইবিলাক বুজি নাপায় নোপোৱা ক্ষেত্ৰতেই আমাৰ মানে মানুহ হেৰি হৈ গৈছে আৰু মানে বয় বস্তু কমি গৈছে